চৰাই পালনৰ কাৰণে বা পশু পক্ষী যিকোনো জীৱ জন্তু পালনৰ কাৰণে আজিকালি বহুতো সা সুবিধা চৰকাৰে উলিয়াইছে আৰু আমি এই নিয়ম অৱলম্বন কৰি যদি সকলো ভালে কুশলে মানে কৰি যাওঁ তেতিয়া মানে কি হয় চব ভালেই হয় আৰু এনেকুৱা আজিকালি মানে কি হ'ল চৰকাৰে মানে কি কৰিছে আত্মসহায়ক গোটবিলাকতো পশুসখীও নি নিয়োজিত কৰিছে আমি মানে সেই যদিও পশুসখীৰ কাৰণে কিছুমান কথা নাজানো আমি সিহঁতৰ পশুসখী বুলি কয় সেই পশুসখীসকলৰ পৰাও আমি বহুতো কথা জানেই চৰাই চিৰিকতি ক্ষেত্ৰত আমি মানে আগবাঢ়ি চৰাই চিৰিকতি পশু পখী ক্ষেত্ৰত কেনেকৈ কি কৰিব লাগে সেইবোৰ আমি আগবাঢ়ি যাব পাৰো আজিকালি বহুতো আজিকালি এনেকুৱা হ'ল মানে যিমান পাৰি মানে নাজানিলেও কিছুমান কথা ইউটিউব চেনেলত হওক বা কিতাপত হওক বাতৰি কাকতত হওক যিকোনো ক্ষেত্রত সা সুবিধা দিছে চৰকাৰে আৰু কিছুমান ধৰি লোৱা এই হাঁহ কুকুৰাই হওক চৰাই চিৰিকতিয়ে হওক বোলে বেমাৰটো হৈছে বেমাৰটোনো কিদৰে হাত সাৰিব পাৰো নাজানিলেও আমি ইউটিউব চেনেলত মাৰি আৰু সেই ইউটিউব চেনেলত কেনেকৈ কি ধৰণৰ কৰিব পাৰে কি সুবিধা আছে অসুবিধা আছে এইখিনি কৰিব পাৰিলে সেইবিলাক মাৰি চালেও ইউটিউব চেনেলতো এইবিলাক পোৱা যায় বাৰু কিতাপ পশু বিষয়ে জানিবলৈ হ'লেও আজিকালি বিভিন্ন ধৰণৰ কিতাপ পত্ৰ ওলাইছে কিতাপ পত্ৰ পশু বিষয়ে বোলে কেনেকেনো কি কৰিব পাৰি সেইবোৰ চাই আমি পশু ধুনীয়াকৈ পালন কৰিব পাৰো আৰু এই আজিকালি কৃষকসকলকো পশু পক্ষীয়ে বহুতো সুবিধা কৰি দিছে খেতি পথাৰ হওক বা শাক পাচলিয়ে হওক

সিহঁতৰ বিস্তাৰবিলাক নি আমি যদি শাক পাচলি কৰো তাতবিলাকত যদি দি দিওঁ স সেইবিলাক দুপৰ দুপে উন্নতি হৈ উঠি আহে আৰু হাঁহ কুকুৰাবোৰ যিমান পাৰি আমি মানে সিহঁতকো সুবিধা দিব লাগিব চৰাই পালকসকলে মানে এইবোৰ ইমানেই মানে সিহঁতৰ চৰাই চিৰিকতি কুকুৰা হাঁহবিলাকৰ ওপৰত ইমানেই সিহঁতক মানে সহায় সুবিধা কৰি দিছে যে সিহঁতক কৃষকসকলক বহুতো ৰং উল্লাসত কাম কৰিবৰ কাৰণে সিহঁতক অৰিহণা যোগাইছে সি পশুপক্ষীসকল যি যিমান পাৰে মানে সিহঁতৰ মানে কি হয় ঘৰত পোক পতংগ বা কিবা পৰি থাকিলেও সিহঁতে মানে পোক পতংগবিলাক খাই দিয়ে খাই দিয়ে অ সুবিধাও আছে অসুবিধাও আছে সিহঁতৰ মানে যিমান পাৰি পোক পতংগবিলাক মানে যদিও খাই দিয়ে কিছুমান পোক পতংগ খালে সিহঁতৰ বেমাৰ আজাৰ হয় সেই গতিকে আমি এইটো লক্ষ্য কৰিব লাগিব যে সিহঁতে বোলে ভালকৈ আছে নে নাই সিহঁতে খোৱা বোৱা কৰিছে নে নাই আৰু এই আমি নিয়ম নীতিবিলাক বহুতো চাই থাকিব লাগিব আৰু সিহঁতে যদি মন নাই সিহঁতৰ কিবা কৰিবৰ কাৰণে মানে তেতিয়া আমি চাব যিটো কৰিবলৈ সিহঁতে বেয়া পায় সেইটো আমি মানে কৰিবলৈ দিব নালাগিব আমি যদি কিবা এটা বস্তু পশুপক্ষী খাবলৈ দিছো সেইটো যদি সিহঁতে খাবলৈ মন নকৰে তেতিয়া আমি ছেকেণ্ড টাইমত সেইটো আমি খাবলৈ দিব নালাগিব কাৰণ সিহঁতৰ কিবা অসুবিধা হোৱা ফলতহে এইটো বস্তু খাব নিবিচাৰিছে বুলি আমি জানিব লাগিব আৰু ইহঁতৰ যি ইহঁতৰ মানে যিখিনি মানে আমাক কৰি কৰে সিহঁতে মানে দেখি কেনে আমি সিহঁতক মানে চাওঁ আমাক ভাল হয় নে বেয়া নে সিহঁতে এইটো কৰিছে এইটো ভাল হৈছে নে বেয়া হৈছে নে বেয়া যদি সিহঁতে বেয়া পায় আমি সিহঁতক যিমান পাৰো ব্যৱস্থা কৰিব লাগিব সেয়া পা অঁ অঁতৰাই নিবলৈ সিহঁতক যিটো মানে আমি ঘৰ সাজি দিওঁ তাত যদি সিহঁতে মানে বেয়া পায় উৎপাত কৰে আমি অলপ দেৰি কাৰণে সিহঁতক বাহিৰলৈ উলিয়াই আনি চাই চিতি কেনেকৈনো কি কৰিছে অলপমান মুকলাই দিলে সিহঁতৰ গা হওক বা গা চাবিলাকো ভাল থাকে অকণমান উলিয়াই দিলে তেনেকৈ মানে যিমান পাৰো মানে আমি সিহঁতক সুবিধা দিব লাগে আৰু সিহঁতৰ সিহঁতে আমাৰ পৰিৱেশবিলাক নষ্ট নকৰে সিহঁতে যিমান পাৰি আমাক বহুত সুবিধাহে কৰি দিয়ে একো অসুবিধা কৰিবলগীয়া একো কাৰণ নাই সিহঁতক আমাক খেতি পথাৰ কৰিবলৈও সিহঁতে যিখিনি আমাক সাৰ দিয়ে মানে লেট্ৰিন কৰে সিহঁতি যিটো মানে বিস্তাৰ কৰে সেইবিলাক আমি আনি কিনে যদি খেতি পথাৰত দি দিওঁ সিহঁতৰ পৰা আমি যিমান পাওঁ উন্নতিহে হয় সেইকাৰণে আমি যিমান পাৰোঁ সিমানেই পশুপালন পশুপক্ষী এইবিলাক পুহিব লাগে সিহঁতৰ পৰা আমাৰ বহুত সুবিধা হয় সুবিধা হয় খেতি পথাৰ হওক বা বা যিকোনো বেপাৰ বাণিজ্যয়ে হওক বোলে ধৰি লওক আমি কণীয়ে বেপাৰ কৰিলো বোলে এশজনী কুকুৰা পুহিলো এশটা কণী পাৰিলে সেই এশটা কণী দছ টকাকেও হ'লেও আমাৰ বহুতখিনি উন্নতি হয় আমাৰ ধৰি লওক তেনেকৈ বোলে কোনোবাখিনি আমি বোলে বিক্ৰী নকৰিলেও বোলে ধৰি লওক উমনি জগালো উমনি জগাই ধৰি লওক আৰু অলপমান আমি পোৱালি উলিয়ালো সেইদৰে মানে আজিকালিনো চবতে ধৰি লওক মানে চৰকাৰী চাকৰি নকৰিলেও কৃষকসকলে এইবিলাকতেই বহুতো সুবিধা পাইছে পথাৰত নি গৰুৱে যদি মানে গৰু হগাবিলাক ছাগলী হগাবিলাক সেইবিলাক পথাৰত দিলে সেউজীয়া হৈ পৰে সাৰ হয় আৰু সাৰ হোৱাৰ ফলত মানে খেতি পথাৰো ভাল হয় সেই গতিকে যিমান পাৰোঁ আমি মানে হাঁহ কুকুৰা পশুপক্ষী যিমান পাৰো আমি পুহিবলৈ চেষ্টা কৰিব লাগিব আৰু ওচৰ পাঁজৰকো আমি হাঁহ কুকুৰা হাঁহৰ পৰা যে কি উন্নতি হৈছে পশুপক্ষীৰ পৰা কি উন্নতি হৈছে সেইখিনি আমি সিহঁতক মানে বুজাই দিব লাগিব নজনা মানুহকো যদি শিকাই দিওঁ ধৰি লওক সিহঁতেও এইবিলাক ক্ষেত্ৰত আগবাঢ়িব গৰু এজনীয়ে ধৰি লওক পোৱালি জগালে ঘৰৰ সকলোৱে খোৱাৰ উপৰিও আমি ল'ৰা ছোৱালীক ব বহুতো ভিটামিন প্ৰ'টিন সেইবিলাক দিব পাৰো সেই গতিকে যিমান পাৰো নিজৰ ক্ষেত্ৰত আমি যেতিয়া সুবিধা পাইছো আনকো সেইখিনি কৰিবলৈ হাঁহ কুকুৰা পুহিবলৈ গৰু ছাগলী পুহিবলৈ পশুপুক্ষী যিমান পাৰক আৰু সিহঁতকো যে খেতি পথাৰত যে আমাৰ উন্নতি হৈছে ঘৰ ধুনীয়াকৈ চলিবলৈ অসুবিধা হোৱা নাই সেই সেই গতিকে আমি যিমান পাৰো বেলেগকো পুহিবলৈ পৰামৰ্শ দিব লাগে আৰু অকল আমি হাঁহ কুকুৰা পুহিলেই নহ'ব পশুপক্ষী চালেই নহ'ব আমি কুকুৰা হাঁহ পুহিবলৈ হ'লে সিহঁতক থকাৰ বহুতো সুবিধা কৰি দিব লাগিব ঘৰ বনোৱা পৰা কৰি লাইটৰ পৰা কৰি একদম চাফ চিকুণতাৰ কৰি সিহঁতক আমি ৰাখিব লাগিব গৰু এজনী পুহিলে অকল গোহালিটোত বান্ধিলেই নহ'ব গোহালিটো চাফ চিকুণ কৰি থ'ব লাগিব তাত মানে বহুতো মানে বেমাৰ আজাৰ হ'ব দেখি সেইকাৰণে আমি ফেনাইল হওক বা যিমান পাৰো এইবোৰ চাফ চিকুণ কৰি গৰু ছাগলীক যিমানেই আমি ঠিক ঠাক কৰিব পাৰো সিমান ক্ষেত্ৰতে আমাৰ ভাল হয় আৰু খেতি পথাৰতো কৃষকসকলক বহুতো সুবিধা কৰি দিয়ে আজিকালিতো একো চিন্তা কৰিবলগীয়া কথাই নাই ইউটিউব চেনেলত মাৰি চাব কুকুৰা কিবা বেমাৰ হ'লে তাৰপা কেনেকৈ পৰিত্ৰাণ কৰিব পাৰো চালেই হয় গৰু বিষয়ে হ'লেও যিকোনো পশুপক্ষী বিষয়ে আজিকালি ইউটিউব চেনেল আৰু কিতাপ পত্ৰ সকলোতে পোৱা যায় মাত্ৰ নিজৰ একাগ্ৰতা লাগে কুকুৰা হাঁহ পুহিবৰ কাৰণে